হেল্ল' অ' এইখন এই বিশ্বনাথ চাৰিআালিৰ ৰাংঢালী দোকানখন হয়নে অ' এই ৰাংঢালী দোকানত মোৰ মানে বস্তু কেইটামান ল'বলগীয়া আছিলে কাপোৰ মানে শুনিছো তাত হেনো বৰ ভাল ভাল কাপোৰ পায় যেনিবা পাট মুগা এনেকুৱা ধৰণৰ ভাল ভাল হেনো কাপোৰ পায় বোৱা কাপোৰ

অ' অ' মোক মানে এই ভাল বোৱা কাপোৰ এযোৰ লাগিছিলে বগা টাইপৰ অ' এনেই দামটো কিমান মান হ'ব বাৰু ইমান হ'বনে দামটো বেছিকৈ কৈছে ই হ'লেও আপুনি বৰ বেছিকৈ কৈছে দামটো এটা কাম কৰক আপোনাক টকা তিনিহাজাৰ দিম আৰু মোৰ মানে ইমান দূৰৰ পা যাম ধৰক গাড়ী মটৰৰ ভাড়াৰো কথা আছে হ'লেও ফিক্সকৈ আপুনি দামটো ক'লেহে মই যাব পাৰিম ধৰক পইচা পাতিৰ কথা আছে হ'লেও তিনি মানত অ' হেৰি কেইটামানত খোলা হয় দোকানখন অ' হ'ব দিয়ক কাইলৈ মই তেতিয়াহ'লে দহটা এঘাৰটামানত যাম অ' হ'ব দিয়ক অ'